হেল্ল' অঁ বাইদেউ অঁ এই আজি মোক এই কেইটামান শাক চবজি লাগিছিলে আপোনালোকৰ দোকানখনৰপৰা পাম প পাম নে একদম ফ্ৰেছ ফ্ৰেছ লাগিছিলে এই গাজ গাজ গাজৰ কিলো কেনেকৈ দিছে আপুনি অঁ আপুনি এটা কাম কৰিবচোন আধাকিলো ও ওজন কৰি থৈ দিবচোন আজি এই মই গধূলিকৈ যাম মানে আৰু হেৰি পোৱা যাবনে এই বেঙেনা আৰু এই বেঙেনাটো কিলো কেনেকৈ দিছে বাৰু ষাঠি টকা ন অঁ ঠিক আছে বাৰু ষাঠি টকা কিলো দিছে হেৰি কৰিব আপুনি এপোৱাকে জুখি থৈ দিব দিচোন আজি অঁ ঠিক আছে আই আপুনি হেৰি কৰিব কেঁচা জলকীয়াটো অকণমান মোক লাগিছিলে আধা কিলোমান আপুনি কওকচোন দামটো কিমান হ'ব অঁ এই সেইটোৱেই দিগদাৰ হ'ল নহয় আচ্ছা আচ্ছা আচ্ছা ঠিক আছে তেনেহ'লে অঁ পাম লাগিছিলে লাগিছিলে এই ভেণ্ডি লাগিছিলে ভেণ্ডি ভেণ্ডি অঁ এই দামটো বেছি কৈছে আপুনি অঁ ঠিক আছে ঠিক আছে এক কেজি ভেণ্ডি আপুনি জুখি থৈ দিব আৰু গধূলিকৈ মই গৈ আছো আপোনালোকৰ দোকানলৈ আপুনি টে টেনচন নল'ব মই পে'মেন্টটো তেতিয়া কৰি মই বস্তুখিনি লৈ আহিম দেই অঁ অঁ অঁ ঠিক আছে অ'কে অ'কে ঠিক আছে অঁ ৰাখিছোঁ দিয়ক অঁ অঁ অঁ ঠিক আছে